দাদা ব্ৰইলাৰ পাম নেকি দাদা ব্ৰইলাৰ পাম নেকি মোক লাগিছিলে তিনি কে জিমান চাইজৰ হ'ব নাই আপোনাৰ ওচৰত তিনি কে জিমান চাইজৰ তিনি কে জি বা আঢ়ৈ কে জিমানৰ চাইজৰ মানে পাৰ্টি এটা আছে প্ৰায় দাদা ধৰি লওক আপোনাৰ পাঁচ কুইণ্টেলমান লাগিছিল আপুনি চাওকচোন বা আপোনাৰ তাত এনেই কিমানমান চাইজৰ আছে এটা ব্ৰইলাৰ দুই কিলো আঢ়ৈ কিলো আপুনি তিনি কিলোমান চাইজৰ চাব পাৰিব নেকি চাব প্ৰায় তিনি কিলো তিনিশ গ্ৰাম মানে হ'লেও হ'ব আমাৰ এই পাৰ্টি এই পাৰ্টি এটা আছিলে না প্ৰায় পাঁচ কুইণ্টেলমান লাগিছিলে পাঁচ কুইণ্টেল নহ'ব কুইণ্টেলমান পাম নাই দাদা এনেই কিমানমান চাইজৰ হ'ব দুই কিলো চাইজৰ ব্ৰইলাৰটোত এনেই মাংস কিমান ওলাব আপোনাৰ হিচাপত নহয় নহয় আপুনি ধৰি লওক দুই কে জি চাইজৰ এনেই কিমানমান লাগিব কিমান মাংস ওলাব মোক সেইটো লাগে এইটো মই পাঁচ কুইণ্টেল নিম দুই কুইণ্টেল ন দুই কুইণ্টেলমান ন মই বাৰু পিছত খবৰ এটা কৰি চাম বাৰু দেই দাদা থৈছোঁ